নমস্কাৰ হয় মই ব্যৱসায় কৰা আগতে ব চাকৰি কথা ভাবিছিলোঁ আৰু বহুত এ কেব প'ষ্টত মই এপ্লাইও কৰিছিলোঁ তাতে এব চাকৰি বিচাৰোতে মই প্ৰথমে কিছুমান কিতাপ পঢ়িছিলোঁ যিবোৰ মানে প চাকৰিৰ কাৰণে কিতাপ পঢ়িবৰ কাৰণে কিতাপ ওলায় চাকৰি পাবলে সেইবোৰ আৰু তাৰ লগতো লিখা মেলা কঢ়িছিলোঁ আৰু কিবাকিবি বিচাৰি আছিলোঁ পেপাৰ চেপাৰ বা চাকৰি কথা চাকৰি কেনেকৈ পাব লাগে তাৰো কেইবাবাৰো মই ইণ্টাৰভিউ দিছোঁ বা ভাইভালৈকেও গৈছোঁ কিন্তু পোৱা নাই পঢ়া পঢ়ি থাকো পৰাই মই ব্যৱসায় ব্যৱসায় কৰা বুলি চাকৰিটো ভাবিছিলোঁ তাৰপিছত যেতিয়া চাকৰি নোহো নহ'ল তেতিয়া মই ব্যৱসায় কথা ভাবিলোঁ চাকৰি লগৰবোৰৰ লগত চাকৰি কথা লগৰবোৰৰ লগতো কথা পাতিছিলোঁ যে এইফালে চাকৰি ওলাইছে নি সেইফালে ক'ৰবাত চাকৰি ওলাইছে নি ব'ল আমি দুই দে একেলগে ইণ্টাৰভিউ দিওঁগৈ দূৰত হ'লে যিহেতু আমি মাইকী মানুহ বা ছোৱালী আছিলোঁ তেতিয়া বহুত দূৰলৈ যাম বুলি ক'ৰবাত মানে চাকৰি ওলালে ব'ল বোলো বোলো যাওঁ ব'ল দুজনী হ'লেও গৈ দি থৈ আহোঁ এনেকৈ বিচাৰি আছিলোঁ তাৰছত সেই আৰু পিছত যেতিয়া নাপালোঁ তেতিয়া আৰু ব্যৱসায় কথা ভাবিলোঁ আৰু লগৰবোৰৰ লগতো বহুত কথা পাতিছিলোঁ চাকৰি কথা আৰু লগতে গৈছিলোঁ কেইবাবাৰো দিলোঁ ইণ্টাৰভিউ ৰিটেনত পাছ কৰিলোঁ ভাইভাৰ ভাইভা দিলোঁ ভাইভাটো ভাইভালৈকে পালোঁ